অ' আছে ধান আছে বাহাদুৰ তাৰপাছত বৰ্নি অ' গোটেই আছে আপোনাক কি লাগিব দামটো এতিয়া দাম এতিয়া আপুনি মোক হেৰি দিলে হ'ল এইয়া কি বুলি কয় দুইশমান দিলে হ'ল দুইশ হয় হয় সেইবিলাকতটো দাম বাঢ়িয়ে আছে আমি কিমান মান হা হয় আপুনি নিব পাৰিব আহিলে অ' হ'ব গাড়ীৰ সুবিধা আপুনি আহিলে নিব পাৰিব হয় হয় আপুনি আহিলেটো লৈ যাব পাৰিব আপুনি আহিলে হ'ল মাই গাড়ী হেৰি কৰি দিম হয় থাকে দোকান যেতিয়াই তেতিয়াই খোলা থাকে হয় পাবা হয় আছে জহা আছে জহাৰ দাম হ'ব পা

হয় নিলে কমাই দিব পাৰিব

হয় আপুনি যেতিয়াই আহে লৈ যাব আহি এতিয়া মই ৰাখোঁ হয়